ইণ্টাৰনেটৰ সুবিধা হোৱাৰ লগে লগে আগৰ যুগতে মানুহ আজিকালি কম্পিউটাৰ ধৰি লওক চিঠি পত্ৰ প্ৰেৰণ কৰিবলৈ নেটৰ যোগে যোগে এই কৰিবলৈ বেছি সময় নালাগে কাৰণ টাইপ কৰি লগালগ পঠিয়াই দিব পাৰি আগৰ যুগৰ মানুহে চিঠি পত্ৰ প্ৰেৰণ কৰোঁতে বহুত সময় লাগিছিল কাৰণ সকলো ধৰণৰ সুবিধা তেতিয়া নাছিলে কাৰণ মোৰ মানুহে নিজেই লাহে লাহে চিঠি পত্ৰ লিখি কৰি প্ৰেৰণ কৰিবলগীয়া হৈছিলে বা তেনেকুৱাই নেটৰ সুবিধা নাছিলে মানুহক ঘৰে ঘৰে দিবলগীয়া হৈছিল আজিৰ যুগত তেনেকুৱা নহয় আজিকালি যুগত নেটৰ সুবিধা হল দেখি মানুহৰ অসমীয়া ভাষাৰো সলনি হ'বলৈ ধৰিলে